নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ লগত জড়িত ফৰ্মেলিটিসমূহ বুলি ক'লে আপোনাৰ নতুন ব্যৱসায় এটা প্ৰথমতে আপোনাৰ হেৰি লাগিব ট্ৰেড লাইচেঞ্চ লাগিব এখন দোকান লাগিব দোকানখন যদি আপোনাৰ নিজৰ নাম মাটিত আছে তেতিয়াহ'লেতো ভাল কথা আৰু যদি নিজৰ মাটিত নাই তেনেহ'লে আপুনি ভাৰালৈ ল'ব লাগিব আৰু ভাৰালৈ লোৱাৰ লগতে আপোনাক ট্ৰেড লাইচেঞ্চ লাগিব মাষ্ট বি আৰু আপুনি যদি কিবা খাদ্যৰ বস্তুৰ কিবা ব্যৱসায় কৰিব বিচাৰিছে তেতিয়াহ'লে ফুড লাইচেঞ্চ এখন উলিয়াব লাগিব যোনখন এফ ডাবুল এফ এ আই পৰা আপোনাক চাৰ্টিফাই কৰিব আৰু কাপোৰৰ যদি বা তেনেকুৱা কিবা ধৰণৰ যদি সামগ্ৰী ব্যৱসায় কৰিব বিচাৰিছে তেতিয়াহ'লেও আপুনি গভৰ্ণৰ্মেণ্টৰ কিবা তেনেকুৱা কিবা লাইচেঞ্চৰ দৰকাৰ হয় গতিকে আৰু যদি আৰু ফৰ্মেলিটিজ হিচাপে ক'ব গ'লে যদি আপুনি ডাঙৰ ব্যৱসায় কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি টেক্স ফাইল লাগিব আপুনাক জি এছ টি নাম্বাৰ লাগিব এইখিনি বস্তু আপোনাক লাগিবই কাৰণ এটা ব্যৱসায় কৰিব হ'লে ভালকৈ এটা ব্যৱসায় কৰিব হ'লে আৰু ফৰ্মেলিটিসমূহৰ ভিতৰত সেইখিনি আছিল আৰু যদি আপুনি এখন দোকান ভাৰালৈ লয় তাত ফৰ্মেলিটি হিচাপে আপুনি মাহে মাহে ভাৰা দিবই লাগিব যদি নিদিয়ে কুকুৰপিটা গালি খায় মানে মালিকে খুব গালি দিয়ে যেনেকৈ আমিও ধৰা আগতে পাই থৈছোঁ সেইবোৰ তাৰপিছত আপুনি মাহে মাহে ভাৰা দিব লাগিব লাইটৰ বিল দিব লাগিব লাইটৰ বিলৰ আপোনাৰ যদি চাব মিটাৰ বহাই ল'ব যদি চাব মিটাৰ বহাই নলয় আপুনি ঠগন খাব চাব মিটাৰটো বহাই ল'লে ৰ'ব মোৰ কাঁহ এটা আহি গৈছিলে চাব মিটাৰটো বহাই ল'লে তেতিয়া আপুনি ধৰক নিজে নিজৰ মতে হেৰিখিনি কৰিব পাৰিব আৰু বিলখিনি দিব পাৰিব আৰু আৰু আপুনি যদি এচি লগায় তেতিয়াহ'লেটো আৰু বিল উঠিব আৰু আৰু কি ক'ম আপোনাৰ ফৰ্মেলিটিখিনি সেইখিনিয়ে তাৰপিছত ব্যৱসায় আৰম্ভ কৰিবলৈ এক বৃহৎ মূলধনৰ প্ৰয়োজন বুলি মই ভাবোঁ কাৰণ এইকাৰণেই ভাবোঁ যে সৰু সুৰাকৈ ব্যৱসায় এটা কৰি পেলাই লাভ নাই এই আপোনাৰ এই টকা দহহেজাৰ বিছ হেজাৰ দি আপুনি ব্যৱসায় এটা কৰি কেতিয়াও মোৰ মতে লাভ নাইকীয়া কাৰণ কিয় কাৰণ টকা দচহেজাৰ বিছ হেজাৰ যদি হাতত নাথাকে তাৰপিছত আপুনি হেৰি কৰিব লাগিব গোটৰ পৰা আনিব লাগিব আৰু যদি গোটৰ পৰা আনে আকৌ ইণ্টাৰেষ্ট ভৰিব লাগিব গতিকে সেইবোৰ কৰি থাকোঁতে দিন যাব গতিকে ধাৰলৈ পইচা অনাতকৈ আপুনি বেংকৰ পৰা এটা লোন ল'ব পাৰে আৰু এটা বেংকৰ পৰা লোন লৈ পেলাই আপুনি ধুনীয়াকৈ যেতিয়া আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব ভাল ব্যৱসায় এটা আৰম্ভ কৰিব তেতিয়া আপুনি ভাল পল ফল নিশ্চয় পাব কাৰণ কিয় সৰু সুৰা ব্যৱসায় কৰি লাভ নাই আজিৰ দিনত সৰু সুৰা ব্যৱসায় কৰি পেলাই মইও নিজে পস্তাইছোঁ গতিকে সৰু সুৰা ব্যৱসায় মোৰ মতে নকৰিবই এনেই দহ বিছ হেজাৰ টকা এটা পানীত পেলোৱাতকৈ আপুনি যদি লোন ল'ব পাৰে যদি তেনেকুৱা আজিকালি বা হেৰিয়াৰ চৰকাৰৰ বহুত স্কিম আছে যেনেকে পিএম এ জি পিএম এ জি পি সৰহ চি চি এ লোন হওক তেনেকৈ আপোনাৰ যোনখিনি ব্যৱসায় কৰিবলৈ বিচাৰিছে সেই ব্যৱসায় কৰা মানুহখিনিয়ে তেনেকৈ লোন পোৱাৰ এটা সুবিধা প্ৰদান কৰিছে আমাৰ চৰকাৰৰ ফালৰ পৰা গতিকে সেইখিনি আপোনালোকে লাভ কৰক সেইখিনি যদি নাজানে আপোনালোকে ওচৰ পাজৰৰ যোনবিলাক ব্যৱসায়ী মানুহ আছে সেই মানুহখিনিক আপোনালোকে লগ ধৰক লগ ধৰি পেলাই তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লওঁক যে বেংকত গৈ কেনেকৈ কি কি নতি নথি পত্ৰ দিব দিব লাগিব আৰু কেনেকৈ কি কি ডকুমেণ্টছ বা নথিপত্ৰ দিলে আপোনালোকে লোনটো পাব বা লোনটো পোৱাৰ কাৰণে কি কি কৰিব লাগিব গোটেইখিনি ডিটেইলছ আপোনালোকৰ ওচৰে পাজৰে যোনখিনি মাৰ্কেট এৰিয়া আছে বজাৰ আছে তাততো যোনখিনি ভাল ভাল ব্যৱসায় কৰা ব্যৱসায়ী দোকান আছে সেইখিনি দোকানে নিশ্চয় মোৰমতে তেওঁলোকে লোন লৈ পেলাই ভাল ভাল ডাঙৰ ডাঙৰ লোন লৈ পেলাই তেওঁলোকে কাম কৰিছে কাৰণ যিহেতু মাৰোৱাৰী বেংগলী মুছলমানসকলে পৰা এটা বুদ্ধি সদায় শিকিব পাৰিব যে তেওঁলোকে নিজৰ পইচাৰে কেতিয়াও ইনভেষ্ট কৰি পেলাই তেওঁলোকে ব্যৱসায় নকৰে তেওঁলোকে খালি চৰকাৰৰ পইচা ইনভেষ্ট কৰি পেলাই ব্যৱসায়টো কৰে গতিকে আপুনি যদি সৰু সুৰা ব্যৱসায় নকৰিব কাৰণ মই নিজে পস্তাইছোঁ বহুত পস্তাইছোঁ ইয়াত এতিয়া এতিয়া ক'বলৈ গ'লে বহুতে ক'ব যে বৃহৎ মূলধনৰ প্ৰয়োজন নহয় সৰু মূলধনৰ পৰা ব্যৱসায় আৰম্ভ কৰিব পাৰি কিন্তু সৰু মূলধনৰ পৰা সদায় সৰু হৈ থাকিব মই যেনেকৈ এতিয়া সৰুয়ে হৈ আছোঁ চেল নোহোৱা চেল হোৱা নাইকিয়া ফাষ্টফুডত হেৰি কৰা কাপোৰৰ দোকানতো চেল হোৱা নাইকিয়া সেই গতিকে সেই তেনেকৈ কৰি লাভ নাই ডাঙৰ ব্যৱসায় কৰক মোৰ নিচিনা কাপোৰৰ দোকান ফাষ্টফুড দি পেলাই একো লাভ নাই সৰু সুৰাকৈ গতিকে যি কৰিব ডাঙৰকৈ কৰিব মই সেইটো আপোনালোকক দিহা পৰামৰ্শ দিছোঁ মোৰ এটা অভিজ্ঞতা হৈ গ'লতো ঠগন খোৱা ঠক্কৰ খোৱা আৰু আচলতে ঠগন খোৱা নহয় গতিকে আপোনালোকে যি কৰে বৃহৎ পৰিমাণে কৰক লাগিলে পাঁচ কোটি দছ কোটি টকা ইনভেষ্ট কৰি দিয়ক তথাপি ভাল ব্যৱসায় কৰক যাতে ভাল হয় আৰু মাৰোৱাৰীৰ নিচিনা মাৰোৱাৰীক সদায় ফল' কৰিব যাতে মাৰোৱাৰীক ফল' কৰিলে মাৰোৱাৰীয়ে নিজৰ ধনেৰে মূলধনেৰে কেতিয়াও ব্যৱসায় নকৰে সব বেংকৰ পৰা পইচা লয় পইচাগাল লৈ পেলাই একদম ধুনীয়াকৈ সিহঁতে ব্যৱসায় কৰে ব্যৱসায় কৰি পেলাই ধুনীয়াকৈ এতিয়া মানে আৰামত আজাদিত জীয়াই আছে এটা ভাল বিজনেছ বিজনেচ এটা ইউনিটি হ'ল এতিয়া মাৰোৱাৰী গতিকে গতিকে আপোনালোকে লোনবিলাকৰ কাৰণে ওচৰৰ অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ ওচৰত যাওঁক গৈ পেলাই নথিপত্ৰবিলাক লৈ পেলাই ধুনীয়াকৈ তেওঁলোকৰ লগত কথা পাতি বেংকৰ লগত কথা পাতি মুঠতে কোটিত নোৱাৰিলেও লাখত আপোনালোকে ল'বই আমাৰ নিচিনা ধৰক এতিয়া এই বিছ হেজাৰ ত্ৰিছ হেজাৰ গোটৰ পৰা আনি ইণ্টাৰেষ্টত আনি তাৰপিছত আকৌ ইণ্টাৰেষ্টটো মাৰিব নোৱাৰা হ'ব এইও চেলো নহ'ব সেইয়া কৰি লাভ নাইতো গতিকে সিমানখিনিয়ে আৰু গতিকে মই ভাবোঁ যে কম মূলধনত আপুনি ব্যৱসায় কৰিব নোৱাৰে মই নিজে হেৰি ঠগন খালোঁ আৰু বেছিকৈ বেছিকৈ মূলধনটো লাগিবই ভালকৈ মূলধনটো লৈ ভাল ব্যৱসায় কৰক ইণ্টেৰিয়ৰটো ভাল বনাওঁক দোকানখনৰ যিহৰ দোকান দিয়ক চাহৰ দোকান দিলেও ইণ্টেৰিয়'ৰ ভালকৈ বনাব যাতে একদম মানুহে যাতে সেইখন দোকানত চাহকণ খাই ভাল মানে এ চিৰ ভিতৰত সোমাই পেলাইহে চাহ খাব পাৰে সেই তেনেকুৱা মানে এটা উদাহৰণ দিছোঁ আৰু মই গতিকে সেই তেনেকৈ কাম কৰক তেতিয়াহে সফল হ'ব